আমাৰ জিলাখন বুলি কওঁতে বিশেষকৈ অসমৰ ভিতৰত গোটেই বিশ্বৰ ভিতৰত আচলতে এখন অতি মনোমোহা এখন জিলা যিখন জিলা অসমৰ ভিতৰত একেবাৰে কণিষ্ঠতম জিলা আৰু সেই জিলাখনেই হৈছে বিশ্বৰ নদীদ্বীপসমূহৰ বৃহত্তৰ নদীদ্বীপ মাজুলী আৰু সেই মাজুলী বুলি কোৱাৰ লগে লগেই চাৰিওকাষে নদীৰ মাজত অৱস্থিত হোৱা সেই মাজুলী জিলাখন খুব কম জনসংখ্যাৰে এখন জিলা যিখন জিলালৈ মানুহ আচলতে আকৰ্ষণৰ কাৰণেই চাবলৈ আহে এই কাৰণেই নদীৰ চাৰিওফালে থকা দ্বীপটোক এটা সময়ত মানুহে কি ভাবিছিল আচলতে এটা ফুটবল ইপাৰৰ পৰা সিপাৰলৈ মাৰি দিলে তাৰ মাজৰ যিকণ ঠাই থাকে সেই ঠাইকণেকে মাজুলী বুলিছিল আৰু মাজুলীৰ ভৌগোলিক জ্ঞান বহুতেই এটা সময়ত নাজানিছিল আৰু এই জিলাখন বিশেষকৈ ইমানেই মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ যোগেদি বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰা এটা পিতস্থান বিশেষকৈ মাজুলী জিলাখন আমাৰ সত্ৰীয়া সংস্কৃতিৰ পৃথকেন্দ্ৰ য'ত শংকৰদেৱ মাধৱদেৱৰ মিলন ক্ষেত্ৰ আৰু যিটোৰ কাৰণে আমাৰ সাংস্কৃতিক যিটো পৰিৱেশ সেই সাংস্কৃতিক পৰিৱেশটোৰ কাৰণেও মানুহে মাজুলীখনক বিশেষকৈ ফুৰিবলৈ আহে এইকাৰণেই আহে মাজুলীত এটা বিখ্যাত মুখাশিল্প আছে এই মুখাশিল্প বিশ্ববিখ্যাত আৰু যাৰ কাৰণে মুখাশিল্পই আমাৰ পদ্মশ্ৰী কৃষ্ণকান্ত গোস্বামীদেৱে পদ্মশ্ৰী উপাধি পাবলৈ সক্ষম হৈছে ভাৰত চৰকাৰৰ পৰা আৰু আমাৰ এই জিলাখনলৈ মানুহে ফুৰিবলৈ অহাৰ মূলতেই হ'ল সাধাৰণতে ইমান এখন নিৰ্মল পৰিৱেশৰ এখন জিলা যিটো মানুহে বৰ শান্তিপ্ৰিয়ভাৱে ফুৰি বসবাস কৰিবলৈ কৰে আৰু সেই বসবাস কৰা মানুহখিনিক চাবলৈ বিশেষকৈ সাংস্কৃতিক পৰিৱেশটো কেনেকুৱানো এই পৰিৱেশটোত চাবৰ কাৰণে মানুহে বিশ্বৰ বিভিন্ন ঠাইৰ পৰা বিদেশী মানুহে ভৰপূৰ হৈ থাকে আৰু বিশেষকৈ মাজুলীত আমাৰ দুটা বিশেষকৈ উৎসৱ হয় সেই উৎসৱ দুটা হৈছে আউনীআ সত্ৰ বিভিন্ন সত্ৰৰ ভিতৰত আউনীআটী সত্ৰৰ আমাৰ যি পালনাম উৎসৱ আৰু গোটেই মাজুলীতে আমাৰ বিভিন্ন সত্ৰ আছে সেই সত্ৰবিলাকৰ উপৰিও বিভিন্ন ৰঙ্গ মঞ্চ আছে সেই ৰঙ্গমঞ্চবিলাকক যি ৰাসক্ৰিয়া ৰাসম উৎসৱ হয় সেই ৰাসম উৎসৱটোৰ ওপৰত বিশেষ আকৰ্ষণ হয় আৰু গোটেই বিশ্বৰ মানুহেই ৰাস উৎসৱত ইয়াত মিলন ভূমিৰ দৰে পৰিগণিত হৈ মানুহে ইয়াক এইকাৰণেও মাজুলীখন ফুৰিবলৈ অহা বুলি আমি ক'ব পাৰোঁ এটা পৰ্যটনৰ এই জিলাখন পৰ্যটনৰ এটা ক্ষেত্ৰ হিচাপে পৰিগণিত হৈ হ'বলৈ গৈ আছে বিশেষকৈ মাজুলী জিলাখনত পৰ্যটনৰ ক্ষেত্ৰ হিচাপে আমাৰ ৱৰ্ল্ড হেৰিটেজ দিবৰ কাৰণেও যো জা চলি আছে কিন্তু বৰ্তমানলৈকে নহ'লেও এই বিষয়বস্তুৰ ওপৰত বাহিৰত এনেকুৱা প্ৰচাৰ হৈ গৈছেগৈ যাৰ কাৰণে আমাৰ ৰাস উৎসৱ আৰু পালনামৰ সময়ছোৱাত মাজুলী জিলাখনলৈ বিভিন্ন ধৰণৰ মানুহ ফুৰিবলৈ আহে এইকাৰণে আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ এখন মিলন থলী আৰু সেই মিনন মিলন ক্ষেত্ৰ হিচাপে মাজুলী জিলাখনত মানুহ আহি খুব ভাল পায় আৰু মাজুলীৰ মানুহখিনি বিশেষকৈ আমাৰ সুনাম এটা পৰিচিত এইকাৰণেই যে আমাৰ মাজুলী মানুহখিনি হৈছে আমাৰ আটাইত আতিথ্য পৰায়ণ আৰু যাৰ কাৰণে এবাৰ মানুহ এবাৰ মানুহ যেতিয়া ফুৰিবলৈ আহে তেওঁলোকে আমাৰ বিভিন্ন প্ৰচাৰ মাধ্যমবিলাকৰ যোগেদি আমি শুনিবলৈ পাওঁ তেওঁলোকে বহুত ভাল পাই যায় যিটো মানুহখিনি ইয়াত যি আতিথ্য পায় তেওঁলোকে শলাগি থকাৰ আমি সংবাদ মাধ্যমে পাই আমাৰ বুকুখন ফুলি উঠে যাৰ কাৰণে আমাৰ মাজুলী জিলাখনলৈ বিভিন্ন সময়ত বিশেষকৈ এতিয়া আৰু ফুৰিবলৈ আহিবলৈ লৈছে যান যিহেতু মাজুলী যাতায়ত অৱস্থা এটা সময়ত বেয়া আছিল আৰু মাজুলী জিলা যেতিয়া আমাৰ ডিক্লেৰশ্যন দিয়া হ'ল অসম চৰকাৰ যোগেদি বিশেষকৈ আমাৰ সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া আমাৰ মাজুলী জিলাখন যেতিয়া ডিক্লেৰশ্যন হৈছিল আৰু তেতিয়াৰ পৰাই মাজুলী বিভিন্ন ৰাস্তা ঘাটকে আদি কৰি বিভিন্ন আমাৰ পৰিৱহন ব্যৱস্থা সুচল হোৱাৰ লগে লগে মানুহে বিভিন্ন ধৰণৰ মানুহ ফুৰিবলৈ আহে আৰু আমাৰ বিশেষকৈ যেতিয়া আমি যোৰহাটৰ পৰা মাজুলীলৈ ফুৰিবলৈ আহে তেতিয়া আমি বহুপুত্ৰখন পাৰ হৈ আহিব লাগে বহুপুত্ৰখন পাৰ হওঁতে যেতিয়া আমাৰ বিভিন্ন ধৰণৰ ফেৰি নাওবিলাক আমাৰ আদি কৰি সৰু সৰু নাঁওবিলাকৰ যোগেদি অহাৰ যিটো উন্মাদনা অহাৰ যিটো প্ৰাকৃতিক পৰিৱেশ তেতিয়া আমাৰ আহিন কাতিমহীয়া যেতিয়া আমাৰ কহুৱা বনবিলাক যেতিয়া নদীখনৰ কাষ মাজত চাপৰিবিলাকত ফুলি থাকে সেই এটা মনোৰম দৃশ্য উপভোগ কৰিবৰ কাৰণে মানুহে বিভিন্ন সময়ত আমাৰ সেই ফুৰিবলৈ আহে আৰু বিশেষকৈ আমাৰ ৰাসোৎসৱৰ সময়ত আমাৰ মাজুলীত মানুহ এনেকুৱা ভৰপূৰ হয় অকল আমাৰ বিভিন্ন অসমৰ মানুহেই নহয় ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা অহাৰ লগতে বিদেশী পৰ্যটকবিলাকে ঠাহ খাই পৰে যাৰ কাৰণে মাজুলী জিলাখনত থাকিবলৈ কেতিয়াবা অসুবিধাই হৈ যায় যিহেতু আমাৰ ইমানেই ভৰপক হৈ যায় আমাৰ জিলা ফুৰিবলৈ অহাৰ লগতে বিভিন্ন ক্ষেত্ৰত মাজুলীৰ পৰা তেওঁলোকে আমাৰ বিশ্ব বিখ্যাত মুখা শিল্পটোৰ কাৰণে তেওঁলোকে চাবলৈ আগ্ৰহী হয় যিহেতু মুখা শিল্পৰ যোগেদি আমি পদ্মশ্ৰী উপাধি পাব আমাৰ অসম ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধি দিয়া হৈছে কৃষ্ণকান্ত গোস্বামী ডাঙৰীয়াক আৰু তাৰ কাৰণে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে মুখাশিল্প চোৱাৰ লগতে তেওঁলোকে ইয়াৰ পৰা ক্ৰয় কৰিবলৈ সুবিধা পায় আৰু লগতে আমাৰ ই জাতি যি জনগোষ্ঠীয় ব্যক্তিবিশেষ আছে তেওঁলোকৰ যিবিলাক নিৰ্দিষ্ট ড্ৰেছ পোচাক আছে সেইবিলাক ক্ৰয় কৰাটো সুবিধা পায় আৰু লগতে তেওঁলোকে ক্ৰয় কৰি লৈ যায় আৰু লৈ যোৱাৰ লগে লগে বিশেষকৈ আমাৰ যি মিচিং সমাজ ব্যৱস্থা আছে দেউৰী সমাজ ব্যৱস্থা আছে সেই দেউৰী সমাজ ব্যৱস্থা মিচিং সমাজ ব্যৱস্থাত যিবিলাক তেওঁলোকৰ সাজ পোছাক সেই সাজ পোছাক আমাৰ প্ৰদৰ্শনীমূলক হয় বিভিন্ন সত্ৰ অনুষ্ঠানৰ বা বিভিন্ন আমাৰ ৰংগমঞ্চবিলাকৰ সময়ছোৱাতে বিভিন্ন ধৰণৰ মানুহ ফুৰিবলৈ অহাৰ লগে লগে তেওঁলোকে সেইখিনি ক্ৰয় কৰাৰ লগতে মাদকতা পোৱা দেখিবলৈ পোৱা যায় আৰু সেইকাৰণে আমাৰ জিলাখন ভিন্ন ক্ষেত্ৰত এক সবতকৈ অসমৰ সৰু জিলা হ'লেও এটা বৈচিত্ৰ্য়পূৰ্ণ ভিত্তিত বিভিন্ন ক্ষেত্ৰত এইটো আমাৰ আলোকিত হোৱা দেখিবলৈ পোৱা যায়